হেল্ল' হেল্ল' অঁ হেল্ল' আপুনি চাইকেল দোকানী নেকি অঁ আপোনাৰ তাতে চাইকেল আছে না ভাল চাইকেল এতিয়া কথা হ'ল কি মোক এখন ধৰক এখন চাইকেলো লাগিছিল এখন লেডিছো লাগিছিল লেডিছ আছেনে নাই লেডিছ এখান ভাল লেডিছ হ'লে লেডিছ খনত কিমানমান হ'ব দাম অঁ অঁ দোকানটো হিলাৰ বাজাৰতে নহয় তাতে মালটো আছে না হয় অঁ অঁ